মোৰ ভাই ভনী সাতটা সাতটাই ছোৱালী চাৰিজনী ল'ৰা তিনিটা সিহঁতে সদায় স্কুল যায় ছয়টাই মই সকলোখিনি কাম মই কৰিব লাগে সিহঁতে মোক ভাল নাপায় সিহঁতে মোক কাম কৰিব দিয়ে সিহঁতে স্কুল যায় ঘৰত আহিলেও সিহঁতে কিতাপ উলিয়াই ল'ব দুষ্ট কৰি থাকিব মোকে পাচি থাকে মই সেইকাৰণে সিহঁতক বেয়া পাওঁ সিহঁতক মই সিহঁতৰ লগত মিল নাই মই ওচৰ চুবুৰীয়া ককাই ভায়ে মৰম কৰে অ' মা আহ তই ইমান অশিক্ষিত হ'লি তোৰ ককাই ভাই বাই ভনী গোটেইকেইজনীয়ে শিক্ষা ল'লে তই শিক্ষা ল'ব নেপালি আমি আহা আমি মোৰ লগতে আহা তোমাক মই কেইটামান কথা শিকাই দিম সেইকেইটা কথা তুমি সকলোকে মানি চলিবা তোমাৰ আগলৈ কুশলে তুমি সংসাৰখন কৰি সুখে শান্তি খাবা এইবুলি কিনাতে মোক কোৱা আছে খোৱাই কয় আই অ' মায়ে বাপেৰ কথা শুনিবা মায়ে বাপেৰে কথা শুনিলে তোমাক কল্যাণ হ'ব সিহঁতে কাৰো কথা নুশুনে মোৰ ককাৰ কথা নুশুনে নবৌৰ কথা নুশুনেই তয়ো সেয়েহে এই গধূলি দুপৰীয়া কাম কৰি থাকা দেখো সিহঁতক পুহি থাকা দেখোঁ ময় তোমাক দেখিলে বেয়া তুমি দুখ নাপাবা তোমাৰ স্কুলত যাব নিদিয়ে স্কুলক যোৱা কথা নকয়েই সেই গতিকে তুমি মা পিতা কথা শুনি পেলাই যিকোনো কাম কৰিবা তোমাক পাছত লাগিনে সুখ হ'ব সিহঁতে মোক মা কয় অ' মা মোক সিহঁতে সহায় নকৰে তুমিয়ে কৰিবা এইবুলি কয়ে দেখি মোক হ'ব দে মা মই তোমাক সহায় কৰিম আৰু এনেকৈ কৰি পেলাই মই স্কুলত নেযাওঁ সিহঁতে আকৌ স্কুলত যায় মই কামসোপাকে কৰি থাকোঁ গৰু এৰাল দিবা যাওঁ ছাগলী এৰাল দিবা যাওঁ তাৰপৰা আহি পেলাই আকৌ ঘাঁহ চাহ দিওঁ গধূলি গৰু চপাওঁ গৰু চপাই পেলাই বান্ধি কৰি লওঁ আৰু গধূলি হোৱাৰ লগতে মায়ে কয় অ' মা ভৰি হাতকেইটা ধুই পেলাই এই মনিকোটতে সেৱা এটা ল লৈ পেলাই জ' মোক শাকখিনি কাটি দিবি কাটি দি পেলাই তই কি কৰিবিনো আহ মোৰ লগতে ইটো সিটো কৰি হাতা পাতা ভাতকেইটা দি বুলি কয় হ'ব দে মা মই দিম দে তোৰ লগত তাকে কৰি চলি থাকোঁ সিহঁতে আকৌ পঢ়িব পঢ়ি পেলাই ধেমালি ধুমুলা কৰি হাঁহি খিকিন্দালি খিদাই থাকিব মোৰ কেতিয়াবা দুখ লাগে মোৰনো এনেকৈনো বিধাতাই লিখিলেনে সকলোখিনি কাম বন কৰিব লাগে সিহঁতে নকৰে সিহঁতে খালি ধেমালি কৰিব পঢ়িব সিহঁতে ৰং ৰহইচ কৰিব কি মোৰ ৰং ৰহইচ নাই নেকি মোৰ হৃদয়ত এই বুলি মই মনে মনে কান্দি থাকোঁ কান্দিলে কেতিয়াবা মায়ে দেখা পায় অঁ মা কি কৰিছানো মা মই কান্দিছোঁ মা মোক কোনেও লগ নিদিয়ে আৰু সিহঁতে পঢ়ি পেলাই ধেমালি খেলি থাকে মোৰ জানো অন্তৰ নাই মোৰ জানো খেলিব মন নাযায় জানো মা বুলি মই কান্দি থাকোঁ তেতিয়া কয় মা তুমি নাকান্দিবা তোমাক মই আশীৰ্বাদ দিছোঁ তুমি সদায় মোৰ ওচৰত থাকিবা তুমি সদায় তোমাৰ কল্যাণ হ'ব তোমাৰ আগৰ জীৱনটো হৈ গ'ল পাছৰ জীৱনটো তোমাৰ সুখে শান্তিয়ে তুমি থাকিবা তোমাক আশীৰ্বাদ কৰিছোঁ এইবুলি মায়ে মোক কয় তেতিয়া মই ভাবোঁ হয় দে মোক ভগৱন্তই মোক এইখিনি দিছে হয়তো মোৰ এঘৰত বিয়া সোমোৱাৰ লগতে মই হয়তো জীৱনটো সুখে হ'ব পাৰে মাৰ কথা আখৰে আখৰে পালোঁং পিতৃৰ কথা আখৰে আখৰে পালোঁ সিহঁতে যিটো কৰিবা দিয়ে মই সেইটোকে কৰোঁ তেতিয়াহ'লে মোক ভগৱন্তই মোক কৃপা কিয় নকৰিত কৰিব এইবুলি মনটো ডাঠ কৰি আনোঁ এয়া মনটো ডাঠ হ'লে মানে অকমান মা লগতে অ মা অমুকে তমুকে বুলি আৰু মা লগত অকমান হাঁহি মাতি আৰু মনটো অকমান পাতলা কৰিয়া এই ভাতকেইটা খাওঁ খাই ভাগৰ লাগে মই সোনকালে শুওঁ সিহঁতে আকৌ ধেমালি কৰি কাম নকৰা মানুহ আৰু সিহঁতে আকৌ আকৌ ৰাতিপুৱা সময়ত উঠিব সাতটা আঠটাটা উঠিয়েকি আৰু গা ধুব আৰু স্কুল যাব মই ৰাতিপুৱা ছটাতে উঠি আৰু মা গোহালি গোবৰ পেলাবি গৰু উলিয়াই পথাৰত কেতিয়াবা এৰাল দিবা যাওঁ কেতিয়াবা আকৌ ওচৰতে ৰাখোঁ ঘাঁহ চাঁহ আনি দি ঘাঁহখিনি আনি পেলাই গৰুক দি দি পেলাই আকৌ মাৰ লগত ইটো সিটো দুপৰীয়া আয়োজন কাম কৰোঁ কাম বন কৰি ভাগৰ লাগে দুপৰীয়া অকমান শুবা খুজিলিও আকৌ সেখিনি আহি পাব আৰু মায়েকে ক'ব মা জীয়েক খোৱাই ঘোমাই ঘোমাই ৰাখিবা ৰাখিছ অকলে অকলে যে কাম কৰি আছ তাক তাইক কৰিম এই কাম কৰিব দিব নোৱাৰ বুলি পেলাই মাক ক'ব মায়ে ক'ব অঁ তহঁতে স্কুলৰপৰা আহিবি তাক খালি দুখ দি থাকিবি হাঁ তাৰ কি দুখ ভাগৰ কথা নাই নেকি তাক দেহাটো লহা না সি যে অনা সময়ত কামসোপাকে কৰি থাকিলেহে তহঁতে ভাল পাৱ তহঁত বাই ভনী ভিতৰতনো অকণো মৰম চেনেহ বোলা বস্তু নাই না তহঁতে ইমান তাৰ প্ৰতি নিৰ্দয়া বুলি মায়ে গালি পাৰে তেতিয়া কয় অঁ সি আকৌ স্কুল নাযায় যেতিয়া ঘৰৰ কামখিনিকে নকৰি পেলাই নাখায়নো কি কৰে আকৌ আমি আকৌ স্কুলত যাওঁ আকৌ আমি এনেই থাকোঁ নেকি বুলি মাৰ লগত তৰ্ক তৰ্ক কৰে তেতিয়া মায়ে আকৌ কয় এই মা দেখিছানে কেনেকৈ এইখিনি উত্তৰ কৰে তুমি মোৰ লগত কেতিয়াবা উত্তৰ কৰি পাইছানে বাৰু তোমাক মই যাকে কাম কৰিবা দিম যি কাম কৰিবা দিম সেই কামকে তুমি মোৰ আগত কৰি দিয়া তুমি কোনোদিন নোকোৱা যে মা মই এইটো কাম কৰিব নোৱাৰোঁ বুলি সিহঁতক একো কাম পাচিবা নোৱাৰ সিহঁতে লগৰ লগত উত্তৰ দি খালি মানে তোক দুখটো দি থাকে তোক কাম নকৰা ৰকম পাই থাকে মইহে জানো মাইকীজনীক কিমান সহায় কৰে সেইজনী শিক্ষা দীক্ষা নাই বুলি পেলাই সিহঁতে তাইক অনাসময়ত কামখিনি পাচি থাকিব স্কুলত সৰুৰপৰা সিহঁতে স্কুল যা বুলি নক'লে তাক এতিয়া সিহঁতে তাইক কাম কৰিবা দিয়ে সিহঁতে ধেমালি কৰি থাকিব সেইটো কথা ক'লে আকৌ মোকহে আকৌ সিহঁতে কেনেকৈ কয় দেখিছা তোমাক গা বিষাকম পায় মা তুমি চিন্তা নকৰিবা মই তোমাক মই যি লাগে তাকে দিম তুমি চিন্তা নকৰিবা আৰু তোমাক মই আশীৰ্বাদ কৰি আছোঁ তুমি সদায় ঈশ্বৰ ওচৰত সদায় মূৰ দোৱাবি তোমাক ভগৱন্তই কৃপা কৰিব তুমি নাকান্দিবা তুমি দুখ নাচা দুখ নাপাবা মই আছোঁ সিহঁতক কি কৰিবা লাগে মই পাছত দি আছোঁ সিহঁতে শিক্ষা ল'বহে পাৰিব মোৰপৰা সিহঁতে একো এবিধ ওলাই নাপ'ল একো এবিধ ওলাই নাপাব সিহঁতে ইমান অন্যায় তোমাৰ ওপৰত বুলি সিহঁতে মানে একেবাৰে মাক একোকে নামানে মই তেতিয়া কওঁ তহতে মোক যি নেমান মাকো নামান তহঁতে কেনেকুৱা ল'ৰা ছোৱালী হাঁ তহঁতক শিক্ষাখিনি তহঁতক অভিমান আনাইছি তহঁতক শিক্ষাখিনি তাৰমানে গৰ্ব আনাইছি হাঁ মোক তাৰমানে তহঁতে অশিক্ষিত বুলি তহঁতৰ কাৰণে মোৰ তাৰমানে ঠাই নাই হাঁ এইখন ঘৰত মোৰ ঠাই নাই নাই চৰ্ত নাই এইবুলি মই সিহঁতকো গালি দিওঁ মই মা মাৰিলেও মাৰিবি মই মাৰিলেও মই কৈ যাম মৰিও যাম মাৰিও যাম তহঁতৰ লগত মই কোনোদিন নাথাকোঁ মোক অশিক্ষিত বুলি পেলাই মোক তহঁতে যেনেবাই তেনে ব্যৱহাৰ কৰ হাঁ মাইকী যেনেকোৱা ব্যৱহাৰ কৰ মোৰ হৈ ক'লে মোৰ হয় ক'বতোন আকৌ মই কোনোদিন মই শিক্ষা দীক্ষা নাপালোঁ কোনোদিন মই সুখ শান্তি নাপাওঁ গৰুৱে গোহালি গোবৰ কোনো কেতিয়াবা পেলাই পাইছিলিনে কেতিয়াবা গোবৰ এচপৰা হাবিত নি পাইছানে কোনোদিন গোহালিঘৰ সহায় নাচা তহঁতক লখীয়ে এৰিব তহঁতে গৰু নোম এডাল দেখা নাপাবা তহঁতৰ এনেকুৱা তহঁতৰ শিক্ষাখিনি তহঁতৰ লৈ পেলাই তহঁতৰ অভিমান তহঁতৰ গৰ্ব তহঁতে বাই মাইকী বাপেকি কোনো দিন তহঁতে অহংকাৰ তিৰস্কাৰ কৰি থাক মাইকী বুলি মাইকীক চিনি নাপাৱ বাপেকি বুলি বাপেকিক চিনি নাপাৱ বাপেকিৰ বাক্য নুশুন হাঁ বাপিকীয়ে কিমান দুখত আমাক ডাঙৰ দীঘল কৰি শিক্ষাখিনি তহঁতক দিলে মোকটো নিদিলে মই তথাপি গোহালি গৰু উলিয়াই গোবৰ পেলাই গোহালি চাফা চাফা কৰি চাফচিকুণকৈ ৰাখোঁ কেতিয়াবা গোবৰ এঠলা পেলাই পাইছিলি না বাৰু